এতিয়া ফাৰ্মখনত পানী বৰ্তমান প্ৰয়োজন হৈছে সেই পানীখিনি মই ক'ৰ পৰা আনিম কেনেদৰে আনিম এই বিষয়ে মই এতিয়া পানী নহ'লেও নহয় পানী নহ'লে খেতি বাতি কেতিয়াও নহয় গতিকে পাইপ পুতিলে যথেষ্ট খৰচ হ'ব গতিকে নৈখন ওচৰতে আছে যেতিয়া নৈখনৰ পৰাই পানী অনা ব্যৱস্থা কৰিব লাগে লগতে এই বিষয়ে জলসিঞ্চন বিভাগ আৰু কৃষি বিষয়াৰ লগত মই এই বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান সূত্ৰ কেনেকৈ পাওঁ এই বিষয়ে মই তেখেতসকলক অৱগত কৰিব লাগিব লগতে এই জলসিঞ্চন ব্যৱস্থাটো যোগেদি মই যদি কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ কৰিবলগীয়া যিবিলাক কৃষি সেইবিলাক মই যথেষ্ট ধৰণে উপকৃত হ'ম লগতে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ যাতে মোৰ কৃষি কাৰ্যত বা মোৰ পানী যোগানৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগ কৰে তাৰ কাৰণে আশা কৰিলোঁ